অসমীয়া ভাষাটোৰ বিষয়ে কিছুমান সচৰাচৰ ভুল ধাৰণা হৈছে যে আমি অসমীয়া ভাষাত অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিলে আমি উন্নতিৰ জখলাত আগবাঢ়িব নোৱাৰোঁ কিন্তু এইটো এটা ভুল ধাৰণা আমি অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰিও আমি উন্নতিৰ জখলাত আগবাঢ়ি যাবলৈ পাৰোঁ অসমীয়া ভাষাটো এটা সুন্দৰ মাধ্যম যাৰ দ্বাৰা আমি কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সুন্দৰকৈ শিক্ষা গ্ৰহণ কৰিব পাৰোঁ